মই লিখা প্ৰিয় কিতাপ বুলি ক'লে বহুতবিলাক আছে মই গল্প ভালপাওঁ শিশুৰ বিষয়ে লিখি ভালপাওঁ শিশুৰ কাৰণে সাধুকথা মই তেনেকে লিখিছোঁ তাৰ পিছত কবিতা লিখিছোঁ প্ৰবন্ধ এইবিলাক কিতাপ উপন্যাস শিশু উপন্যাসেই লিখিছোঁ মই ডাঙৰ উপন্যাস লিখা নাই তাৰ পিছত আৰু ধৰ্মীয় গীতাৰ বিষয়েও মই লিখিছোঁ শিশুৰ কাৰণে শিশু গীতা লিখিছোঁ মানে শি শিশুৱে যাতে সহজতে ভা পঢ়িব পাৰে সহজ সৰল ভাষাত মোৰ কবিতাৰ ভাষাও সহজ সৰল মোৰ প্ৰবন্ধৰ ভাষাও সহজ সৰল আৰু যিবিলাক শিশুৰ সাধুকথা এইবিলাক যাতে শিশু এজনেও যাতে বুজি পাই বয়সস্থ মানুহ এজনেও বুজি পাই সেইকথা লৈ মই অলপ গুৰুত্ব দিওঁ আৰু কবিতাৰ কাহিনী ধৰক বহাই দিবনে সম্পৰ্কৰ ধুনীয়া হাত তাৰমানে এজনে আনজনলৈ সম্পৰ্কটো কেনেকৈ ৰাখে বৰ্তাই ৰাখে সম্পৰ্ক এটা মানে কৰিলেই নহ'ব সেই সম্পৰ্কটো বৰ্তাই ৰাখিব লাগিব চিৰজীৱন বা বন্ধুত্ব এজন মানুহৰ লগত বন্ধুত্ব কৰিলেই নহব সেই বন্ধুত্বটো আমি আজীৱন বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব কেনেকৈ ৰাখিব পাৰে ইজনৰ লগত সিজনৰ সম্পৰ্কটো ধুনীয়া কৰি এইবিলাক কথা মই সাহিত্যৰ মাজেৰেও লিখিছোঁ বা কবিতাৰ মাজেৰেও লিখিছোঁ আৰু মই অসমীয়া ভাষাত নিজৰ মাতৃভাষাত লিখি ভালপাওঁ যদিও মই হিন্দীটো পঢ়িছোঁ পঢ়া শুনা কৰিছোঁ হিন্দীটো বিশাৰদ কৰিছোঁ তথাপিও মই অসমীয়া ভাষাতেই লিখি ভালপাওঁ